শৈশৱত বিদ্যালয় বা মহাবিদ্যালয়ৰ শৈক্ষিক ভ্ৰমণৰ বাবে মই আমাৰ স্কুলৰ ফালৰ পৰা মাজুলীলৈ গৈছিলোঁ মাজুলীত সত্ৰ চাব গৈছিলো আৰু গৈছিলো জীয়াঢলমুখ আৰু গেৰুকামুখ পিকনিক খাব কাৰণে তাৰে ভিতৰত এটা মনত থাকিবলগীয়া স্মৃতি হৈছে কলেজৰ ফালৰ পৰা আমি জীয়াঢলমুখ গৈছিলোঁ জীয়াঢলমুখলে যাওঁতে ধুনীয়াকৈ গৈছো আমাৰ আমাৰ ডিপাৰ্টমেণ্টৰ এডুকেচন ডিপাৰ্টমেণ্টৰ সকলো ছাত্ৰ ছাত্ৰী গৈছিলে লগত গৈছিলে আমাৰ চাৰ আৰু চাৰ আৰু বাইদেউসকল তেওঁলোক গৈছিলে এখন বাছ ভাৰা কৰি গৈছিলোঁ আমি সকলোৱে ধুনীয়াকে ৰাতিপুৱা সাতটামান বজাতে ওলাই মেলি গ'লো তাৰপাছত তাত গৈ পালোগৈ বাৰটামান বজাত বাৰটামান বজাত পালোগৈ আৰু তাৰ পাছত আমি পাই মেলি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলো তাতে তাহ খালো ব্ৰেড চ্ৰেড লৈ গৈছিলো আমি সকলোৱে ধুনীয়াকৈ বজাৰ চজাৰ কৰি তাতে আমি কমলা চমলাও লৈছিলো সকলোৱে একে লগতে তাহ তাহ বনাই খালো খাই বৈ আমি ধুনীয়াকৈ আকৌ ভাত চাত পাতিলো সকলোৱে মিলি শাক চাক কাটি তাৰ পিছত মাংস চাংস বনাই সকলোৱে বনাই মেলি আমি খাই বৈ ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিছো আৰু তাতে আমি লৈ গৈছিলো এটা ছাউণ্ড বক্স ডাঙৰ ছাউণ্ড বক্স এটা লৈ গৈছিলো ছাউণ্ড বক্সটোতে আমি গান চান লগাই সকলোৱে ফূৰ্তি কৰিছো নাচিছো আমাৰ লগত চাৰ বাইদেউহঁসকলেও সহযোগ কৰিছে ধুনীয়াকৈ নাচিছে গাইছে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আমি খাই বৈ ধুনীয়াকৈ ওভতি আহিব লৈছো আহিছো আৰু তেতিয়া সন্ধিয়া হ'বৰ হৈছে আৰু তেনেকুৱাতে আমি মানে ওভতি আহিছো খাই বৈ সকলো হ'ল ওভতি আহিছো আমি মানে যোৱা বাটেৰে ওভতি যোৱা নাই বেলেগ এটা ৰাস্তাৰে আমি যাবলৈ লৈছো তাৰে স্থানীয় মানুহ এজনে ক'লে যে আপোনালোকে এইফালে গ'লে অকণমান সোনকালে পাবগৈ আৰু ৰাস্তাও আগত মানে এখন দলং আছে দলঙখনেদি গাড়ী অহা যোৱা কৰে আপোনালোকে যাব পাৰিব আমিও ইমান নাজানো যিহেতু আগতে আগে পিছে ইমান যোৱা নাই নহয় সেই কাৰণে নেজানো আৰু ড্ৰাইভাৰো ইমান নাজানে সেই ফালেদিয়ে গৈছো আৰু তাৰ আগত দলঙখন আছে দলঙখন মানে ইমান ভাল নহয় দেই আমিও নাজানিলো আচলতে ড্ৰাইভাৰো নাজানে আগতে নোযোৱা যে তাৰ পাছত গ'লো মানে দলঙখনতে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে নামি দিলো আৰু চাৰ বাইদেউসকলো নামি দিলে অকল ড্ৰাইভাৰে যেন গাড়ীখন চলাই নিলে আধা বাটতে গাড়ীখন ফচি থাকিলে নহয় দলঙখনতে তাৰ পিছত আৰু ফচিলে মোৰ আমাৰ মানে একদম বহুত চিন্তা লাগি গ'ল একদম বহুত ভয় লাগিল মানে কি হ'ব এতিয়া বুলি গাড়ীখন কেনেকৈ উলিয়াব পাৰিম মানে বহুত ভয় লাগিলে তাতে আকৌ মোবাইল চোবাইল নাছিলে আগতে ঘৰত মোবাইল চবাইল নাই খা খবৰ দিবলৈ মানে বহুত টাইম ৰাতি হৈ গৈছিলে মানে দেৰি হৈ গৈছিলে গাড়ীখন এনেকৈ ফচি থাকিলে ঠেলি মেলি উলিয়াওতে তাৰ পিছত তাৰে স্থানীয় মানুহো আহিলে আৰু আমাৰো সকলো ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিলো গাড়ীখন মানে ঠেলি মেলি উলিয়াই আনিলো আৰু উলিয়াই আনি আগে যোনফালেদি আহিছিলো সেই ফালেদিয়ে আমি গাড়ীখন পাৰ কৰি আমি সকলো উঠিলো ৰাস্তা পালোগৈ ৰাস্তাত উঠি সকলো ঘৰলৈ আহিলো আৰু